কওকচোন আপোনাৰ অঁ হয় অঁ হয় হয় কওকচোন আপোনাৰ কেনেকুৱা ধৰণৰ ফটো মাৰিব বিচাৰে হয় অঁ ফটো শ্বুটটো আপোনাৰ এই দিনত কৰিবনে ৰাতি ক অঁ অঁ চাৰ্জ আপোনাৰ অঁ দহ হাজাৰকৈ হয় আপোনাৰ দিনত কৰিলে ধৰি লওক দহ হাজাৰ অঁ বেছি হ'ব আপোনাৰ দিনতো টেন থাউজেণ্ড হ'ব ৰাতি কৰিলে ৰাতিও টেন থাউজেণ্ড হ'ব অঁ নাই আমাৰ আছে আমি দুই তিনিজনমান যাওঁ অঁ আমাৰ টীম আছে ধৰি লওক আমি দুজন বা তিনিজন যাম সেইটো কাৰণে অকণমান খৰচাটো বেছি হয় অঁ অঁ এড্ৰেছটো অঁ কেতিয়াকৈ আছিলে বাৰু আপোনাৰ ডেটটো অঁ ঠিক আছে পাৰি পাৰিম পাৰিম অঁ এড্ৰেছটো ক'বচোন

অঁ ঠিক আছে অঁ ঠিক অঁ ঠিক আছে মই গৈ পিনি আপোনাক কনটেক্ট কৰিম

অঁ ঠিক আছে